আহ চোন আহ মজ্জা ইমান দিনৰ মূৰত লগ পাইছোঁ ন কিবা এটা অৰ্ডাৰ দিওঁ আহ মোৰতো এনেকৈ অৰ্ডাৰ দিয়েই থাকোঁ খাবলৈ খায়ো ভাল লাগে বাৰু খালি অফাৰ চফাৰ একো নাই নহয় কি কৰিম এতিয়া আহ আহ মজ্জা লাগিব ব'ল ব'ল চাচোন চা চা মোবাইলটো চা না কিবা এটা হেৰি কৰ কিবা অফাৰ চফাৰ পালে ভাল লাগিব